এই এনেই আছোঁ শেষ শেষ বৰ গৰম পৰিছে ন' আজি

হয়নি অঁ মই নাজানো ক'চোন ভালকৈ ক'

অঁ বুজিছোঁ

এইটোচোন ভাল আঁচনি

মই কাইলৈকে যাম বুজিছ

হয় হয় যথেষ্ট তাকে আৰু কিতাপৰ যিমান দাম

সেইটোৱে ভাল হ'ব মই যাওঁ মাহঁতক কওঁগৈ কাইলৈকে যাম দে

অঁ ক'ম ক'ম ঠিক আছে দে ঠিকে আছে ঠিকে আছে শুভ ৰাত্ৰী